অঁ আগৰ দিনত মাছ ধৰিবলৈ যাবলৈ ভালেই মোটামুটি জাকৈটো লাগিছিল জাকৈ কোক জাকৈ দ্বাৰা মাছ মাৰা চাং বুলি ডাঙৰ ডাঙৰ চাং হ'লে দুইজন তিনিজনে ধৰি দাঙি মানে মেটেকাৰ তলত সোমাই দিব লাগে দি দাঙি দিয়ক দিলে তাৰমানে ইমান মাছ মেটেকাখিনি ছাইড কৰি কৰি চাব মানে সুন্দৰ মাছ চালনীখনত জঁপিয়াই আছে এই পদ্ধতিয়ে মানে মানে বঢ়িয়া আৰু ধুনীয়া মাছ মাৰি ভাল লাগে মোটামুটি এবুকু পানী হ'লেও আপনাৰ মানে চালনীখন তলেৰে সুমাই দিলোঁ দি চাৰিজনে পূৰা দাঙি ধৰি পূৰা মেটেকা গুচাই দিয়াৰ পিছত মাছবিলাক ধৰি কোকোত সুমাই দিওঁ এনেকুৱা এই পদ্ধতি আজিকালি হয়তো নাই আপনাৰ আগতে যিবিলাক চেপা চেপা আছিল আগতে চেপাবিলাক পাতিলেও মানে সুন্দৰ মাছ লাগিছিল এতিয়া সেনেকুৱা পদ্ধতি নায়েই তাৰপিছত আগতে আগৰ দিনৰ মানুহে ধৰি লওক মাছ মানে জাল ব্যৱহাৰ কৰা নাছিল আগৰ দিনত মোটামুটি খাল সিঁচিও ভাল লাগে খাল সিঁচাটো মোটামুটি ধৰি লওক জাকৈ ব্যৱহাৰ কৰা হয় তাৰপিছত মানে আগতে লাইটেৰে মাছ মাৰিও ভাল আছিল নাৱৰে লাইট চাব যায় মানে এই যি কচ বুলি কওঁ আমাৰ অসমীয়া ভাষাত কচ কচেৰে মাছ হানি এটা তৃপ্তি আছে ভাল লাগে নাৱেৰে যাই ৰাতি লাইট আগতে মানে এই যিটো কেৰাচিন দ্বাৰাই চলোৱা লাইট আছিল সেইবিলাক আজিকালি নাই এনেকুৱা মানে মাছ মাৰা অলপ ভাল তৃপ্তি আৰু তাৰপিছত ধৰি লওক আগৰ দৰে মাছো নাই এতিয়া আগতে যেনেকুৱা খাল বিলত মাছ আছিল বিভিন্ন ধৰণৰ মাছ পোৱা গৈছিল আজিকালি সেই মাছবিলাক দেখাই পোৱা নাযায় তাৰপিছত ধৰি লওক মাছৰো সোৱাদবিলাকো আজিকালি নোহোৱা হৈ গৈছে আগৰদিনত মাছৰ যিটো মানে খাদ্য মাছ খাইছিল সেই খাদ্য আজিকালি নাপায় খোলা বিল নাই সেনেকুৱা আৰু আজিকালি এটা নতুন পদ্ধতি ওলাইছে জাল ধৰি লওক ডাঙৰ ডাঙৰ জাল আছে ডাঙৰ ডাঙৰ জাল পাতি দিলে ধৰি লওক মাছবিলাক লাগিব সেনেকুৱা আৰু পুখুৰী আজিকালি মানে পুখুৰী ছিষ্টেমে হৈছে চব খাল বিলত মাছবিলাক নোহোৱাই হৈছে মোটামুটি পানীও বানপানীও নহয় এনেকুৱা কিছু কিছু জেগাত বানপানী নহয়েই সেনেকুৱাত তাৰমানে বাহিৰা মাছটো নাথাকে এতিয়া বেছিভাগ ফিচাৰীয়ে হৈছে মানে বহুত বিঘা বিঘা ধৰি ফিচাৰি দিছে ফিচাৰিত মাছবিলাকতো বিৰাট বিৰাট নেটেৰে টানিয়ে মাৰে প্ৰায় বহুত দছ বাৰজনে ধৰি নেটেৰে এটা ছাইডৰ পৰা উঠাই দিব দি ধৰি লওক এটা ছাইডক লেগি গোটেই মাছটো নেটত উঠি যায় উঠি যায় মানে মাছখিনি পূৰা এটা ঘোল কৰি যিটো নেটেৰে এটা মানে হেৰি কৰে মাছটো ধৰি তাৰ পৰা উঠাই মানে লৈ যাব পাৰে সেনেকুৱা আৰু আজিকালি মাছ বিক্ৰী কৰাও সহজ মানে কাটা বুলি কয় আমাৰ অসমীয়া মানুহে সেই কাটাত মাছবিলাক মানে কুইণ্টলত কুইণ্টলত দিব পাৰে মানে সেইকাৰণে মাছ ধৰা পদ্ধতিটো ভাল আজিকালি কিন্তু যিটো বিলৰ মাছ সেই মাছবিলাক আজিকালি নোহোৱা হৈছে তাৰমানে পুখুৰীত মানে যিবিলাক হা খাদ্য খাব লাগে মাছে অৰিজিনেল সেইটো নাপায় আজিকালি মানে মাছকো মানে কিনা খাদ্যই খুৱাব লগা হয় সেইকাৰণে মাছৰ সোৱাদটোও বিশেষ নোহোৱা হৈ গৈছে অঁ আগৰ দৰে পদ্ধতি আজিকালি নায়েই মাছ মাৰা পদ্ধতিও নাই আৰু মাছো নাই এনেকুৱা আজিকালি পুখুৰীত যিবিলাক মাছ পোহে এক বছৰৰ পৰা দুবছৰ নাৰাখেই সেই মাছবিলাক বেছি ডাঙৰো নহয় বিশেষ আৰু মাছবিলাকৰো সোৱাদটোও কম হৈ গৈছে যিটো লোকেল মাছ আমাৰ বিলৰ মাছ সেই মাছ আজিকালি নাই